চিকিৎসালয় আৰু স্বাস্থ্যসেৱাৰ নাটনি চোৱা চিতা কৰিবৰ বাবে ৰাজ্যখনত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা হয় যেনে যিসমূহ অঞ্চলত চিকিৎসাৰ সুবিধা নাথাকে বা উন্নতমানৰ চিকিৎসালয় নাথাকে তেনে অঞ্চলত সময় সময়ে চিকিৎসকসকলে জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ অনুষ্ঠিত কৰে চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণে সুবিধাসমূহ চিকিৎসালয় এখনত নাথাকিলে সেই চিকিৎসালয়খনে উন্নত চিকিৎসালয়ৰ লগত যোগাযোগ কৰি ৰোগীজনক তালৈ প্ৰেৰণ কৰে যাতে তেওঁ উপযুক্ত সময়ত উন্নত উন্নত চিকিৎসা লাভ কৰে লগতে ৰক্তদান শিবিৰৰো অনুষ্ঠিত কৰে যাতে যিসকল ৰোগীক ৰক্তৰ প্ৰয়োজন হয় তেওঁলোকে ৰক্ত লাভ কৰাত অসুবিধাৰ সন্মুখীন নহয়